নমস্কাৰ আমাৰ ওদালগুৰি জিলাত পৰ্যটনস্থলী বুলি ক'ব গ'লে ভৈৰৱকুণ্ড আছে পৰ্যটকসকল থাকিব পৰাকৈ আমাৰ অঞ্চলত থাকিব পৰা যথেষ্টখিনি সুবিধা আছে আৰু সেইবোৰ সম্পূৰ্ণ সুৰক্ষিত হয় প্ৰথমতে যদি আপোনালোকে মঙগলদৈৰফালৰপৰা যদি আহে বা গুৱাহাটীৰফালৰপৰা যদি আহে আমাৰ আহি ৰৌতা হয় ৰৌতা হৈ বাছেৰে বা সৰু গাড়ীসমূহৰো সুবিধা আছে সেইসমূহেৰে গৈ ৰৌতাৰপৰা তেৰ কিলোমিটাৰমান আঁতৰত ভৈৰৱকুণ্ড অৱস্থিত তাত ফুৰা চকাৰ বৰ ধুনীয়া সুবিধা আছে তাত হোটেলো আছে হোটেলসমূহ বেছি ব্যয়বহুল নহয় কম খৰচতে হয় ইয়াত হোমষ্টেও আছে তাত থকা খোৱাৰ ধুনীয়া সুবিধা আছে আৰু ভৈৰৱকুণ্ডৰ পৰ্যটনস্থলীখন বৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰা বহুত দৃষ্টি নন্দন প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব তাত ভৈৰৱকুণ্ডৰ তাৰপৰা যিটো নদী বৈ আহিছে সেইটো দেখিব বৰ সুন্দৰ যিহেতু ভৈৰৱকুণ্ডখন পাহাৰীয়া ঠাই ওদালগুৰি ডিষ্ট্ৰিকতে অৱস্থিত তাত এটা নদী বান্ধ আছে বৰ সুন্দৰ পাহাৰৰ মাজেৰে এটা নদী বৈ আহিছে ঝৰ্ণা ঝৰ্ণা সদৃশ তাত ভূটানৰ ভূটানৰ যিখন গেট আছে আমি ভূটানলৈকেও যাব পাৰোঁ সেইখন সেই সেইখনেৰে তাৰ পিছত অৰুণাচল বৰ্ডাৰ আছে অৰুণাচললৈ যাব পাৰোঁ ভূটানলৈ যাব পাৰোঁ ভূটানৰ পাহাৰখন দেখিবলৈ বৰ সুন্দৰ তাত ভূটানৰ বিশেষকৈ বেছিভাগ বৌদ্ধ ধৰ্মী লোক আছে ভূটানৰ বাসিন্দাসকলো ভালেই তাৰ পিছত ভূটানত কিন্তু হোমষ্টে কৰিব নোৱাৰি অসমৰ বা ভাৰতৰ বাসিন্দাসকলে ভূটানলৈকে গৈ আহিব পাৰি অলপ দূৰ বেছি দূৰলৈকে যাব নিদিয়ে অলপ দূৰৰ পাছ দিয়ে তাৰ পিছত তাৰপৰা যদি আপোনালোকে ভূটানত ভূটানত ৰেষ্টুৰেণ্টসমূহো আছে এই ভৈৰৱকুণ্ডত ৰেষ্টুৰেণ্টসমূহো আছে তাত লজ লজ আছে লজত থাকিব পাৰে আপুনি তাত যদি আপুনি নাথাকোঁ বুলি ভাবে তাৰপৰা দহ কিলোমিটাৰমান আঁতৰত ওদালগুৰি দহ কিলোমিটাৰমান দূৰত ওদালগুৰিৰ তাত হোটেলসমূহো আছে থকা খোৱাৰ সম্পূৰ্ণ সুবিধা আছে বেছি ব্যয় ব্যয়বহুল নহয় তাৰ উপৰিও তাৰ উপৰিও যদি আপোনালোকে ৰেল ৰেলেৰে আহে ওদালগুৰি ষ্টেচনত নামিব লাগিব ওদালগুৰি ষ্টেচনৰপৰা অটো' আছে বা টম টম আছে বা বাছ যায় সেই বাছেৰে গৈ ভৈৰৱকুণ্ড ফুৰিব পাৰিব ভৈৰৱকুণ্ডৰ ভৈৰৱকুণ্ডলৈকে যোৱা সুবিধাখিনি এইখিনিয়ে আৰু লগতে আমাৰ ওচৰত আছে বগামাটি ত' তেনেকুৱাই পৰ্যটনস্থলী সেইখনো বৰ সুন্দৰ বৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ বহুত দৃষ্ট নন্দন দৃশ্য উপভোগ কৰিব পাৰিব তাৰলৈকে তাৰলৈকে কিন্তু ট্ৰেইন নাযায় আমি টংলা ষ্টেচনতে নামিব লাগিব টংলা ষ্টেচনৰপৰা আমাৰ বাছ আছে বা তেনেকুৱা অটো' বা ট্ৰেকাৰ ট্ৰেকাৰ বা ট্ৰেভেলাৰ তেনেকুৱা গাড়ীসমূহ পাব ওচৰে পাঁজৰে আছে তাত ৰাইন' ইক' ৰিজৰ্ট তাৰ পিছত কুৰামূৰ আছে কুৰামূৰৰ ওচৰত ৰিজৰ্ট আছে বৰ সুন্দৰ সুন্দৰ হোমষ্টেসমূহো আছে ওচৰে পাঁজাৰে তাৰ পিছত ৰেষ্টুৰেণ্টসমূহ আছে তাত আপোনালোকে খোৱা ব্যৱস্থা কৰিব পাৰিব তাৰ পিছত ওচৰত হোটেল আছে হোটেলত আপোনালোকে থকাৰ সু ব্যৱস্থা আছে হোটেলত থাকিব পাৰিব তাৰ পিছত আপোনালোকে যদি অঁ আপোনালোকে যদি ৰাতি থকাকৈ আহিম বুলি ভাবিছে বগামাটিলৈকে আপোনালোকে আহি ডিমাকুচি বা আঁঠুৰিঘাট তাত থাকিব লাগিব তাত হোমষ্টে আছে হোটেলসমূহো আছে তাৰ পিছত নহয়তো বা ওদালগুৰিত থাকিব পাৰিব ওদালগুৰিত হোমষ্টে বা হোটেল আছে বেছি ব্যয়বহুল নহয়

আঁঠুৰিঘাটত আপুনি যদি আপুনি বাছেৰে আহিব খুজিছে তেন্তে বাছেৰে আহিব পাৰে ওদালগুৰি টংলা হৈ মঙলদৈৰপৰা এনেকৈ টংলা হৈ আহিব পাৰে এইফালে তামোলপুৰ হৈও আহিব পাৰে বাছৰ সম্পূৰ্ণ সুবিধা আছে আৰু যদি নিজৰ নিজে ভাড়া কৰি ল'ম বুলি ভাবিছে তেতিয়াহ'লে টংলাৰপৰা আপোনালোকে টেক্সি ভাড়া কৰি ল'ব পাৰে আৰু ভাড়াসমূহো খুব ব্যয়বহুল নহয় কম খৰচতে হ'ব সুন্দৰ থকা খোৱাৰ ব্যৱস্থা থকা হোমষ্টেসমূহো আছে আৰু লগতে হোটেলসমূহো আছে আকৌ কুৰামূৰ যদি যাব খোজে কুৰামূৰলৈকে আগতে সুবিধা নাছিল যদিও এতিয়া পাব্লিক ট্ৰানসপৰ্ট আছে ত' আপুনি টংলাত নামি টংলাৰপৰা আপুনি গাড়ী লৈ আঁঠুৰিঘাটলৈকে যাব লাগিব আঁঠুৰিঘাটৰপৰা অটো' বা পিলপিলি ই ৰিক্সা এইসমূহো লৈ যাব পাৰে কুৰামূৰ চাহ বাগিচালৈকে ত' সেইখনো এখন বৰ ধুনীয়া পৰ্যটনস্থলী দৃষ্টি নন্দন দৃশ্য উপভোগ কৰিব পাৰিব বৰ সুন্দৰ পৰিৱেশ মনোমোহা বিদেশী চৰাই চৰাই দেখিব পাব চাহ বাগানসমূহ দেখিব পাব তাৰ পিছত লগতে বনৰীয়া জীৱ জন্তু আছে পাহাৰীয়া ঠাই তাত তাতো ওচৰে পাঁজৰে আপোনাৰ হোমষ্টে আৰু হোটেল আছে থকা খোৱাৰ তাৰ বহুত ধুনীয়া ব্যৱস্থা আছে ব্যয়বহুল নহয় আপুনি এক ৰাতিত আপুনি দুশৰপৰা তিনিশলৈকে সকলোসমূহ হোটেলতে থাকিব পাৰিব থকা খোৱাও আমাৰ ইয়াতে নিৰামিষ নিৰামিষ খালে ষাঠিৰপৰা আশী টকালৈকে আৰু মাছ মাছ খালে এশৰপৰা ডেৰশ টকালৈকে মাংস যদি খায় লোকেল মাংস খায় দুশলৈকে দুশৰপৰা দুশ টকাই বেছি তাতকৈ বেছি নহয় ভাতৰ আৰু ফাষ্টফুডসমূহৰ ঠিক তেনেকুৱাই ষাঠি টকা সত্তৰ টকা ঠিক তেনেকুৱাই দাম বেছি ব্যয়বহুত নহয় হোটেলসমূহৰ এক ৰাতিত ধৰক পাঁচশ টকামানৰ ভিতৰত আপুনি পাব মুঠৰ ওপৰত খুব সুন্দৰ থকা খোৱা ব্যৱস্থা আছে আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিকখন সম্পূৰ্ণভাৱে সুৰক্ষিত হয় আৰু ট্ৰানচপ'টেচনৰ বা যান বাহনৰ বৰ ধুনীয়া সুবিধা আছে সেয়ে সেয়ে ওদালগুৰিৰ ভৈৰৱকুণ্ড বগামাটি কুৰামূৰ চাহ বাগিচা ইত্যাদি পৰ্যটনস্থলী লগতে হিৰিম্বা বাথৌ টেম্পল আছে সতী বেউলাৰ জন্মস্থান আছে ওদালগুৰি অদলাত সেইসমূহো পৰ্যটনস্থলী আছে সকলোতে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে ওচৰত একেবাৰে ওচৰত নহ'লেও ওদালগুৰি চহৰত বা ৰৌতাত হোটেলসমূহ আছে বা আই বিসমূহ আছে চাৰ্কিট হাউচ আছে তাত সুন্দৰ সুন্দৰভাৱে থকা খোৱাৰ ব্যৱস্থা আছে থাকিব পাৰিব ব্যয়বহুল নহয় কম খৰচত হ'ব মুঠৰ ওপৰত এক ৰাতিত আপোনালোকে খোৱা মেলালৈ পাঁচশৰপৰা ছশ টকাৰ ভিতৰত হ'ব আৰু এজন মানুহৰ দিনটোত